হেল্ল' মই মাছখোৱা পৰা ক'লো হেৰি পাম নেকি তামোল বিশ পোণমান হয় তামোল বিশ পোণমান পাম নেকি অ' নাই বুঢ়া তামোলৰ কেনেকৈ কৈছে পোণ নহয় নহয় বুঢ়া তামোলৰ বুঢ়া তামোলৰ হয় মই বিয়া এখন পাতিব লৈছো মানে সেই যিমান দাম হ'লেও কথা নাই নহয় নহয় কুমলীয়া তামোল নালাগে মোক বুঢ়া তামোলেই লাগে পাঁচশ টকা হয় বিশ পোণমান লাগিছিল মোক অঁ এনেই পাইকাৰীকৈ দিব পাৰিব ন বিশ পোণ ল'লে হয় হয় আপোনাৰ দোকানত গৈ কথা পাতিলে বেছি ভাল হ'ব নি বাউ হয় এনে এনেই মাজত দুটা এটা বেয়া ওলোৱাটো ডাঙৰ কথা নহয় তাকে তাকে বাউ আপোনাৰ দোকানলৈ গৈ মই পাতিম বাউ অ' হ'ব দিয়ক